সপ্তাহৰ আমি ছটা দিনেই শাক পাচলিয়ে খাওঁ পৰাপক্ষত মাছ মাংখ খুব কম খাওঁ দেওবাৰ দিনাখন আমি প্ৰায় প্ৰায়ে মাংস খাওঁ বা লগত মাছো থাকে ঘৰত কাৰণ ল'ৰা ছোৱালীবোৰ স্কুলত নাযায় সেইদিনাখন বন্ধ থাকে সকলোৱে মিলি এসাঁজ ভাত খাব বিচাৰোঁ শান্তিৰে মানুহজনো নেযায় আমাৰ দেওবাৰ দিনাখন পৰাপক্ষত চিকেনেই আনে বেছিভাগ চিকেনখিনি বজাৰৰ পৰা আনি অনাৰ পিছত মই ধুই মেলি ভালকৈ নিমখ হালধি দৈ দিওঁ জিৰা ধনিয়া জলকীয়াৰ গুড়ি মিট মচলাৰ গুড়ি ভাল মেৰিনেট কৰি ভালদৰে সানি এঘণ্টামানৰ কাৰণে থৈ দিওঁ তাৰপিছত মই এঘণ্টাৰ পিছত কেৰাহীত তেল দিওঁ তেলত মই গৰম মচলা দিওঁ হেৰি গোটা মানে লং ইলাচি দালচেনি তেনেকৈ দিওঁ তেজপাত দিওঁ তাত পিয়াঁজ সৰু সৰুকৈ কুটি পিয়াঁজ দিওঁ পিয়াঁজ মই তাত তিনি চাৰিটামান দিওঁ ডাঙৰ ডাঙৰ তাত নহৰু আদা পেষ্ট বনাওঁ দিওঁ তাৰপিছত বিলাহীও পেষ্ট বনাই পিনে তাত দি অলপ সময় ভজা পিছত মাংসখিনি মেৰিনেট কৰি থোৱা মাংসখিনি ঢালি লৰাই মেলি তাত অলপ সময় ঢাকন দি আকৌ লৰাওঁ আকৌ হেৰি কৰোঁ তেনেকৈ থাকি লাষ্ট টাইমত আলুও দিওঁ অলপ দেৰিৰ পিছত আলু দিয়াৰ পিছত আলুখিনি যেতিয়া সিজিব মাংসও সিজিব সিজাৰ পাছত অলপ পানী দিওঁ জোল কৰিব বিচাৰিলে তাৰপিছত অলপ সময় পিছত যেতিয়া জোলখিনি গ্ৰেভি টাইপ হ'ব তেতিয়া মই ধুনীয়াকৈ নমাই থওঁ মই ভাতৰ লগত তেনেকৈ পৰিৱেশন কৰোঁ দেওবাৰ সাঁজটো লগত আৰু অন্যান্যও থাকে মাছ থাকে কেতিয়াবা মাছো লগত থাকে দেওবাৰ বুলি চালাড তালাড থাকে আৰু আলহী অতিথি থাকিলে আৰু লগত কিবাকিবি থাকে কেতিয়াবা ভেদাইলতাৰ মই পকৰিও বনাওঁ ভেদাইলতা পকৰিটো বনাবলৈ হয়টো সবেই জানেই মই ভেদাইলতা আনি পাতটো পিচি লৈ পিনি তাত বেচন দিওঁ বেচন বেকিং দি তাত নিমখ হালধি দি তাত জলকীয়া গুড়িও দিওঁ কেঁচা জলকীয়াও কাটি দিওঁ তেতিয়া কাটি তাত তেলত মই পকৰি টাইপত বনাওঁ সেইটো বহুত টেষ্টি হয় ভাল লাগে মানে স্বাস্থ্যৰ কাৰণেও ভাল হয় এইদৰে মই দেওবাৰৰ এসাঁজ ভাল ভালকৈ খাব বিচাৰোঁ